ধৰ্ম ঈশ্বৰৰ প্ৰতি কেতিয়াবা মোৰ খং উঠে কাৰণ আমি একো কোনোদিনে বেয়া কথাও নকওঁ সকলো লগত মিলি জুলি থাকো এদিনো মিছা কথা নকওঁ সহ যিমান পাৰোঁ সহায় কৰোঁ আমি নামঘৰতো সহায় কৰোঁ মানুহকো সহায় কৰোঁ ধাৰ ঋণ টকা পইচা কেতিয়াবা মানুহক নাই বুলি ক'লেও নিজৰ নাথাকিলেও যেনে তেনে কৰি হ'লেও যা যোগাৰ কৰি সহায় কৰোঁ তাৰ উপৰিও ভগৱানে আমাৰ কেতিয়াবা ল'ৰা ছোৱালীৰ প্ৰতি হওক ঘৰৰ বেমাৰ আজাৰৰ প্ৰতি বেমাৰ আজাৰ হ'লে আৰু ল'ৰা ছোৱালী ধৰক কথা চথা নশুনিলে সেয়া খং উঠে ইমান ভাল কাম কৰিও কিহৰ কাৰণে আমি ফল পোৱা নাই সেইকাৰণে অলপ বেয়া লাগে ভগৱানৰ প্ৰতি কেতিয়াবা খং উঠে সন্ধিয়া ধূপ চাকি দিওঁ ৰাতিপুৱা ধূপ চাকি দিও ভগৱানেনো আমাক ইমানখিনি কিহৰ কাৰণে অন্যায় কৰে কেতিয়াবা আপদ বিপদ হ'লে খং উঠে বাৰু দেই কিহৰ কাৰণে মানে আৰু ভগৱানক ইমানখিনি সহায় কৰিও ইমান কৰ্ম ৰাইজৰ লগতো মিলি জুলি থাকি কাম বন কৰিও সকলোৰ লগতে মিলিজুলি থাকোঁ কিহৰ কাৰণেনো আমাক ভগৱানে বেয়া পায় সেই বুলি ভগৱানৰ ওচৰত কেতিয়াবা খং উঠে ইমান প্ৰাৰ্থনা কৰিও কিহৰ কাৰণে ফল পোৱা নাই ল'ৰা ছোৱালীৰ কথা নুশুনিলেও খং উঠে পঢ়া শুনাত আগ নাবাঢ়িলেও খং উঠে কিবা এটা বেয়া হ'লেও খেতি চেতি বেয়া খং উঠে কাৰণ ইমানখিনি কৰিও ইমান কষ্ট কৰিও কষ্টৰ ফল নাপাওঁ সেইকাৰণে ভগৱানৰ ওচৰত খং উঠে বাৰু নুঠা নহয় সেইকাৰণে ভগৱানৰ ওচৰত আৰু কওঁ আৰু ইমানখিনি কষ্ট কৰি ফল নাপালে ভাল নালাগে আৰু সেই বুলি ভগৱানক কওঁ আৰু তাৰ পৰা এতিয়া আমাৰ ইমান কষ্ট কৰি ধান ৰুলো হাজিৰা লগাই তেল কিনি ইমানখিনি কষ্ট কৰি আমি হাল বাই ধান ৰুই এতিয়া ধনচিৰিয়ে আমাৰ গোটেই ধানখিনি মাৰি থৈ গ'ল সেয়াও খং উঠে ইমান কষ্ট কৰি গৰমত ধান ৰুই কঠিয়া তুলি এতিয়া ধান এমুঠি পাবলৈকে নাই গোটেই শূন্য কৰি থৈ গ'ল বানপানীয়ে গোটেই আমাৰ ধানখিনি ব সকলো ৰাইজৰে আ মাৰি থৈ গ'ল সেইকাৰণে ভগৱানৰ ওপৰত বেয়া লাগে আৰু ইমানখিনি কষ্ট কৰি ৰাইজে একো এটা ফল পোৱা নাই আমাৰ মেইন খাদ্য ভাত

খাদ্যখিনিকে এতিয়া আমাৰ শস্যখিনি গোটেইখিনি মাৰি থৈ গ'ল ৰাইজে বাৰু কেনেকৈ খাব সেই বুলি ভগৱানৰ ওচৰত বেয়া লাগে আৰু কিছুমানে এতিয়া ল'ৰা ছোৱালীয়ে ইমান কষ্ট কৰিও ইণ্টাৰভিউ দি চাকৰি বাকৰি নাপায় এবাৰ নহয় দুবাৰ নহয় আজি চাৰি পাঁচ বছৰে দি আছে সেয়া নিজৰ ভাই ভটিজা গাঁৱৰো ল'ৰা ছোৱালী ককাই ভাই তেওঁলোকেও ইমান কষ্ট কৰিছে ইণ্টাৰভিউ দি থাকে কৰি যায় ইমান কষ্ট কৰে সেয়া ফল নোপোৱাৰ কাৰণেও অলপ ভগৱানক কওঁ আৰু কেলেনো আপোনালোকে চকু মেলি নাচাই ইমান কষ্ট কৰিছে কষ্টৰ ফলটোতো দিব লাগে তেনেকৈ বুলিয়ে কওঁ সেয়ে আৰু